হেল্ল' অঁ ভৱেশ বৰা আছেনে অঁ হেৰি নহয় আমাৰ এতিয়া লাগিছিল নহয় অঁ হেৰি অঁ কওকচোন বাৰু

হয় হয় অঁ ভাল হৈছে আমাৰ তেতিয়াহ'লে কেতিয়ালৈ হ'ব বাৰু বন্ধ থাকে হয় অঁ হয় হয় দেওবাৰটোৱে ভাবিছোঁ তেতিয়াহ'লে ওলাই আহিব আৰু আপুনিও আহক ময়ো যাওঁ আৰু গাঁৱৰ দুই চাৰিজনক লগ ধৰোঁ স্বাস্থ্যকেন্দ্ৰক আশাকৰ্মীৰ জৰিয়তে বাৰু এই স্বাস্থ্যকেন্দ্ৰৰ পৰা তেওঁলোকো সমাজত আমাৰ সমাজত দু আষাৰ ক'ব পাৰিব তেনেধৰণে ভাবিছোঁ অঁ অঁ

হয় তেতিয়াহ'লে আপুনিও ওলাই আহক আৰু ময়ো ওলাওঁ অঁ অঁ হ'ব তেতিয়াহ'লে অঁ